কোন পাপন ক'ত আহিছে কেতিয়া পৰহিলৈ অঁ যাব পাৰি আমি যাব লাগিব যাব লাগিব পাপনৰ ফ'ক ছংছ্ নুশুনিলে কেনেকৈ হ'ব আৰু হ'ব গাড়ী ৰাতিহে অঁ হ'ব তহঁতৰ তহঁতৰ গাড়ীখনে উলিয়াবি আৰু তহঁতৰ গাড়ীখনে উলিয়াবি বোলো অঁ চাই লওঁ

তাকে পাপনৰ ফাংশ্যন বহুত দিন চোৱা নাই যাব লাগিব

এই দহ এঘাৰ চনতেই চোৱা তোৰ ঘৰ ইপাৰে মোৰ ঘৰ সিপাৰে প্ৰথম ওলাইছিলে সেইটো

অঁ ঠিক আছে থেংক ইউ অঁ অঁ হেৰি ইহঁতক ডেকাহঁতকো লৈ লবি অঁ অঁ চবকে ঠিক আছে হ'ব দে